শোণিতপুৰ জিলাৰ জলবায়ু খুবেই ভাল মই ক'বলৈ গ'লে মই নিজে শোণিতপুৰত থাকোঁ আৰু বেলেগ জেগাত যেতিয়া মই যাওঁ বেলেগ এখন ঠাইত সঁচাকৈ মোৰ শোণিতপুৰলৈ মনত পৰে তেজপুৰলৈ নিজৰ ঘৰখনলৈ মনত পৰে কাৰণ নিজৰ ঘৰখনৰ যি জলবায়ু সঁচাকেই আৰু মই কি আন বেলেগেও কয় যে সঁচাকেই তেজপুৰৰ জলবায়ু সঁচাকেই ধুনীয়া না জ্যাদা গৰম না বেছি গৰম না বেছি ঠাণ্ডা আৰু তীব্ৰ গৰম বা বানপানী খৰাং তীব্ৰ ঠাণ্ডা অনুভৱো কৰিছোঁ মই কাৰণ আগতকৈতো জলবায়ু বেলেগ হৈছে কাৰণ গছ গছনি তীব্ৰ জোৰে তীব্ৰতাৰে কাটা কুটা কৰা হৈছে নতুন নতুন ঘৰ হৈছে নতুন নতুন বিল্ডিং বহিছে ইনষ্টিটিউত বহিছে মলছবোৰ বহিছে গছ গছনিৰ আগৰ যুগত ইয়াতে এতিয়া মানে বহুত কম হৈ গৈছে মোৰ সেইটো দুখ লাগিছে আৰু মই সেইবাবেই গছ গছনি ৰুইছোঁ মোৰ ঘৰৰ আশে পাশে তেজপুৰত মই বহুত গছ গছনি ৰুইছোঁ আৰু মোৰ ঘৰ মোৰ শাহুৰ ঘৰ য'ত আছে তাতো মই বহুত লগাইছোঁ গছ গছনি আৰু মই আনকো দিহা দিওঁ যে গছ গছনি লগাওঁক কাৰণ তেজপুৰৰ জলবায়ুৰ নিচিনা মই আনত আন কোনো ঠাইতে এনেকুৱা জলবায়ু মই নেপাওঁ মোৰ বহুত ভাল লাগে তেজপুৰৰ জলবায়ু সতেজ সতেজ হৈ থাকে এই অভিজ্ঞতাটো বহুতেই বেলেগ আছিলে বানপানীতো মই গণেশঘাটত তেজপুৰৰ গণেশঘাটত অলপমান বানপানী হৈছিলে আৰু হওঁতে কাষৰ ঘৰবোৰ অলপ ডুব গৈছিলে তাতে বেছিকৈ বিহাৰী মানুহবোৰ থাকিছিলে আৰু মই চকুৱেদি যেতিয়া দেখিছিলোঁ তেওঁলোকৰ ঘৰবোৰ ডুবুতে মই খুবেই দুখ প্ৰকাশ কৰিছিলোঁ অঁ মই বতৰৰ পৰিৱৰ্তন দেখিছোঁ মোৰ জীৱনজোৰাত আৰু দুখ লগা হৈছে যে আগতকে বহুত বেলেগ হৈছে এতিয়াৰ জলবায়ু